অ' ভাইটি শুনাচোন তোমাৰ গাড়ীত মোৰ বেগটো গ'ল নেকি বাৰু চোৱাচোন তুমি ক'ত পৰি আহিছে ৰ'বা গাড়ীতে আছে গাড়ীতে থাকিব লাগে অঁ মোৰ গাড়ী হেৰিত বেগত বহুত কাগজ পত্ৰ বহুত থাকি আহিছে ডাক্তৰ হেৰিলৈকে আছে আৰু চব ডকুমেণ্টছ তাতে সোমাই আছে আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ডৰপৰা ধৰি চব আৰু পইচাও আছিলে পাইছা যদি কৈ দিবা আৰু মই পইচাটো থাকিবই লাগে কাগজ ওলাইছে যদি চবেই ওলাব লাগিব আছে তুমি ভালকে চোৱা তলে ওপৰে চোৱা গাড়ী গাড়ীতে ক'ৰবাত পৰিছে নেকি আকৌ বেগটো খুল খাই চালে মোক আকৌ উত্তৰ দিবাহি ক'বানে নাই হ'ব নাই